হেল্ল' মাধুৰ্য্য দা হয়নে এই মই ঋতুৱে ক'লোঁ এই দাদা মোৰ এটা বজাত ট্ৰেইন আছিলে ইমান ৰাতি অ'টো ৰিক্সা একো পোৱা নাই মানে এতিয়া দেখোন দহটা বাজিলেই এঘাৰমান বজাত পোৱাকৈ আহিব মোক পিক আপ কৰিবলৈ আৰু মোৰ পিক আপৰ ঠিকনাটো আপোনাক ৱাটছআপতে পঠাই দিম